হয় লাগিছে অঁ হয় পাৰিম কেনেদৰে সহায় কৰিব লাগিব

অঁ হ'ব থোৱা খোৱা মেলা ব্যৱস্থা কৰা হ'ব যাতায়তৰ ব্যৱস্থা আমি কৰা কৰি দিব পাৰিম অঁ ইয়াত সত্ৰসমূহ বিশেষকৈ মাজুলী সত্ৰৰ বাবেই বিখ্যাত সত্ৰসমূহ চাবলৈ পাব লগতে আপুনি মিচিং জনজাতীসকলৰ খাদ্যভাস আদি গাঁও আপোনাৰ অঞ্চলো ফুৰিবলৈ পাব হয় পাব সত্ৰসমূহত চব দেখা মেলাও কৰিব পাৰিব আৰু ওচৰত দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰ বেঙেনাআটী সত্ৰ চামগুৰি সত্ৰ আদি চবতে চাব পাৰিব অঁ চামগুৰি মুখা শিল্পৰ বাবে বিখ্যাত তাৰ পিছত দক্ষিণপাট সত্ৰ পুৰণি আহোমৰ দিনৰ বহুত পুৰণি সা সামগ্ৰী চাব পাৰিব বিশেষকৈ ৰাসৰ সময়ত মানে ৰাস পালন তেতিয়া আহিলে অলপ ভাল অঁ পাব থকা মেলা সুবিধা আমাৰ পৰ্যটন বিভাগে কৰি দিব ঘাটৰপৰা নাৱৰ ব্যৱস্থাও আমি কৰি দিম খালী মানুহৰ সংখ্যাটো আমাক দিলেই হ'ল অঁ হয় কৰি দিয়া হ'ব অঁ অঁ সকলো ব্যৱস্থা কৰি দিয়া হ'ব আপোনালোক কেতিয়া আহিম বুলি ভাবিছে অঁ অঁ আহিব পাৰিব

এনেই কেইদিনীয়াকৈ আহিব অঁ তেতিয়া ভাল হ'ব মানে চব সত্ৰই দেখাব পৰা হ'ব অঁ হয় হয় কি কি চাম বুলি ভাবিছে আৰু সত্ৰসমূহৰ বাহিৰে অঁ হয়

অঁ নহয় মানে আনিব পাৰি বাৰু ইয়াৰপৰা অনা ব্যৱস্থা আমি কৰি দিম সত্ৰসমূহ চোৱাৰপৰা ধৰি লৈ থকা মেলা খোৱা বস্তু চব ব্যৱস্থা আমাৰ পৰ্যটন বিভাগে কৰি দিয়া হ'ব অঁ আপোনালোকে কিন কোন ঠাইলৈ যায় সেইসমূহ আমাক বটাই দিলেই হ'ব আমাৰ মানুহে নি আপোনালোকক সেই ঠাইসমূহ দেখাব লগতে গাঁৱলীয়া অঞ্চলসমূহ আপোনালোকে চাব পাৰিব গাঁৱলীয়া অঞ্চলত যেনেদৰে আমাৰ ইয়াত মিচিং মানুহ আছে দেউৰীসকল আছে তেওঁলোকৰ বিভিন্ন সাজপাৰ লগতে খাদ্যভাসৰো আভাস ল'ব পাৰিব অঁ পাৰিব পাৰিব অঁ পালনাম দেখুৱাব আৰু বিভিন্ন ধৰণৰ সত্ৰীয়া নৃত্য খোল বাদন ভাওনা ওজাপালি আদি চব চাব পাৰিব অঁ অঁ অঁ সত্ৰসমূহত পুৰণি বস্তু বেঙেনাআটী সত্ৰত সোণৰ পুৰণিদিনীয়া ছাতি আউনীআটী সত্ৰত ৰজাদিনীয়া সাজপাৰ পুৰণিদিনীয়া নাও আদি সোণৰ নাও আদি দেখিবলৈ পাব দক্ষিণপাত সত্ৰত তেনেদৰে আগৰ দিনৰ খুন্দনা সোণৰ খুন্দনা সোণৰ শৰাই বটা আদি চব দেখা পোৱা যাব আৰু আউনীআটী সত্ৰত বহু পুৰণি তুলসী কাঠ আৰু তিনিশ বছৰ চাকি দক্ষিণপাট সত্ৰত আদি তেনেকুৱা বহুত ধৰণৰ পুৰণি পুৰণি সা সামগ্ৰী আপোনালোকে দেখিবলৈ পাব মিচিং গাঁৱত তেওঁলোকে বোৱা সাজপাৰ তেওঁলোকে খোৱাত আপং ছাইমদ চুলাই গাহৰি মাংস বিভিন্ন ধৰণৰ খাদ্য আদি আপোনালোকে আভাসো ল'ব পাৰিব তেওঁলোকৰ বস্ত্ৰ পৰিধান কৰিবও পাৰিব আপোনালোকে যেনেদৰে বিচাৰে তেনেদৰে ইয়াত ব্যৱস্থা কৰা হ'ব ৰাসৰ সময়ত আহিলে তো পাৰিব পাৰিব লগতে অঁ অঁ হয় অঁ অঁ তাঁতশাল থাকে আপোনালোকে যেনেদৰে সুবিধা বিচাৰে তেনেদৰে পাব অঁ অঁ অঁ আমি আপোনালোকে ঘাটৰপৰা ফোন কৰিব কোনটো ঘাটেৰে আহে আমি সকলো ব্যৱস্থা কৰি দিম দুটা ঘাট আছে কমলাবাৰী দি আহিব পাৰে অফলা হৈ আহিব পাৰে তিনিটা বজাতো থাকে ৰাতিপুৱা আঠটাতো ইফালপৰা আহে ফেৰি আপোনালোক যোনখন ফেৰিতে সুবিধা হয় আহিব পাৰিব বিশেষকৈ ৰাসৰ সময়ত আহিলে মানুহটো অলপ ভিৰ হয় আৰু টিকেট কাটিব লাগিব মানে ফেৰি পাৰ হ'ব কাৰণে এইখিনি যদি পাৰে নামবোৰ আমাক দি দিলে আমিয়েই এইবিলাক টিকেট চিকেট কাটি সহায় কৰি দিব পাৰিম বিছ টকাকৈ ল'ব দুশ টকা পৰিব আৰু অঁ আমি দিম আপোনালোক কেতিয়া আহে সেইটো খবৰটো আমাক দিলেই হ'ল ফোন কৰিব আৰু কিবা অসুবিধা হ'লে আমাক ফোন কৰিলেই হ'ল আমাৰ মানুহ থাকিবই ৰাসৰ সময়ত আহিলে বেছি ভাল মানে ৰাসৰ সময়ত আহিলে চব ৰাসবোৰ চাব পাৰিলেহেঁতেন উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ দূৰ দূৰণিৰপৰা পৰ্যটক আহে ৰাস চাবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ এনেদৰে ফ্ৰীও থাকে টিকেটৰ চিষ্টেমো আছে যেনেদৰে চাব বিচাৰে চাব পাৰিব মুখা শিল্প আৰু তেনেকে মুখা পৰিধান কৰিও আপোনালোকে ফটো চটো মাৰিব পাৰিব তেনেকুৱা ব্যৱস্থা আছে আৰু দক্ষিণপাত সত্ৰত এইবিলাক পশু চশু মানে চব পহু শহাপহু তাৰ পিছত হৰিণা আদি এনেকৈ চাব পাৰিব কাছ মাছ অঁ কৰিম কৰিম আপোনালোকে মুঠতে আমাক ক'লেই হ'ল যেনেদৰে গাড়ী ব্যৱস্থা খোৱা বোৱা থকা আদি চব মাজুলী পৰ্যটন বিভাগেই কৰি দিব অঁ নিশ্চয় সহায় কৰিম কিবা অসুবিধা হ'লে জনাব আহোতেনে মেলোতেনে অঁ অঁ আপোনালৈ ধন্যবাদ থাকিল আমাক সোধাৰ বাবে